আমি দুপৰীয়াৰ সাজত বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰি খাব পাৰোঁ দুপৰীয়া মানুহবোৰে ভালদৰে খাব লাগে দুপৰীয়াৰ সাজত দুপৰীয়া আমি পুখুৰীৰ মাছ মাৰি আনি কিনে টেঙা বনাইও খাব পাৰোঁ গৰমৰ দিন যিহেতু আৰু আমাৰ বাৰীত শাক পাচলি থাকে শাক পাচলিবিলাক বুটলি আনি আমি ধুনীয়াকৈ বনাব পাৰোঁ তাৰ পাছত আৰু দুপৰীয়া মাছ মাংসটো দুপৰীয়াই খোৱা যায় কাৰণ ৰাতি খোৱা নাযায় ৰাতিৰ ৰাতিৰ সাজত একদম নিৰামিষ আহাৰ খোৱা যায় ৰাতিৰ সাজত দাইল ভাত চব্জি বা আলু পিটিকা সেনেকৈ খোৱা যায় ৰাতিৰ সাজত বিশেষকৈ আৰু বহুত খোৱা নাযায় কাৰণ কি ৰাতিটো দুপৰীয়াৰ সাজ ভালকৈ খালে আৰু ৰাতিলৈকে সিমান সেই ইচ্ছাই নহয় দুপৰীয়াৰ সাজত একেবাৰে তিনিখন চাৰিমানখনকৈ বনোৱা হয় আৰু বিভিন্ন ধৰণে ৰাতিৰ সাজত আৰু সেনেকৈয়ে অকণমান আলু পিটিকা বা কাষত ভাজি এনেকৈ আৰু খাওঁ